মই বহুতো মিঠাই খাই ভাল পাওঁ আমাৰ থলুৱাভাৱে উৎপাদিত মিঠাই ভজাপিঠা তিলপিঠা ফেনীপিঠা ঘিলাপিঠা এইবিলাক খুব বেছিকৈ খাওঁ আৰু বজাৰৰপৰা অনা ৰসগোল্লা লালমোহন চমচম এইবিলাকো খুব বেছিকৈ খাওঁ আৰু আমাৰ অসমীয়া সমাজত অতি ভালকৈ প্ৰচলন এবিধ মিঠাই আছে সেইটো হৈছে কটা বিস্কুট সেইটো খায়ো যথেষ্ট ভাল লাগে